হয় কওক অ' অ' লাগিছে অ' অ' ডক্টৰ আ অ' অ' কাইলে আহিব পাৰিবা কেতিয়া আহিব অ' দিনতে আহিব

অ' অ' আহিব কালিটো থাকিবই ছাৰহঁত অ' দাঁতৰ প্ৰব্লেমৰো ডক্টৰ এজন আছে কিন্তু তেখেত কালি নাহে কালি কালি নাহিব তেখেতে অ' মেডিচিনৰ বহুত ডক্টৰ আছে চাৰি পাঁচজন মান আছে

অ' অ' ইয়াত হয় ইয়াত চাৰি পাঁচজনমান আছে স্কীণৰ ডক্টৰ এতিয়াবা কোনজনৰ নাম কৈছেটো গম নাপাম এপইণ্টমেণ্ট তেনেকৈটো একো ল'ব নালাগে আপুনি যেতিয়া আহে তেতিয়াই পাব পাৰিব কাৰণ স্কিণৰ ডক্টৰ চাৰি পাঁচজন মান আছে আমাৰ ইয়াতে ইয়াত বহুত বহুত দূৰৰ পৰা আহি থাকে আৰু বহুতবিলাক তেনেকৈ আপুনি আহিব আৰু আপোনালোকৰ যদি কাৰোবাৰ ঘৰত হৈছে সিহঁতকো ছাণ্ডে হে আহে আপুনি ছাণ্ডে লৈ আহিব আপোনাৰ মাক অ' অ' বাকি আপুনি কালি যদি আহিব বিচাৰে আহিব পাৰিব ছাৰহঁত থাকিব কোনোবাই

মই মানে তোমাক আপোনাক ছাণ্ডেটো আহেই আৰু বাকী ডক্টৰ আছে কিন্তু ছাণ্ডেটো অলপ বেছি চাৰিজন মানে বেছি ভাল আৰু অলপমান সেইকাৰণে ছাণ্ডে লৈ আহিব দাঁতৰ যদি অ' কালি আহিব